এই অসমত প্ৰচলিত যাতায়াত ব্যৱস্থাৰ বিষয়ে চমুকৈ ক'বলৈ হ'লে চমুকৈ কৈতো শেষ কৰিব নোৱাৰি তথাপিও কৈছোঁ মানে যিহে যানজঁটৰ মানে ৰাস্তাৰ কাৰণে যানজঁটৰ অৱস্থা একেবাৰে বহুত বেয়া দিশত গৈছে সেইকাৰণে মই ভাবোঁ অলপ ব্যৱস্থাটো সলনি কৰি দিব লাগে ধৰক এই সৰু সুৰা গাড়ীবোৰ যিহেতু বেছি হৈ গৈছে তাৰ তুলনাত ডাঙৰ গাড়ীৰ সংখ্যা মানে কমিছে বা সৰু সুৰা গাড়ীবিলাকৰ কাৰণে যানজঁটৰ অৱস্থাটো বেছি দুগুণে বাঢ়িবলৈ লৈছে সেইকাৰণে নিৰ্দিষ্টকৈ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে চৰকাৰে সেইটো ব্যৱস্থা কৰিব লাগে এটা ছাইডত সেই স্কুলীয়া সেই গাড়ীখিনি যোৱাতো বা এনেকুৱা তাৰ উপৰিও যদি পাৰে ধৰক আজি সেই তেনেকৈ লাইনগে'ট কিবা এটা কাৰণে যাবলৈ হ'লে আধা ঘণ্টাৰ ৰাস্তাটো এঘণ্টা ডেৰ ঘণ্টা সময় লাগি গৈছে আমাৰ ইয়াত ৰেলৱে' যিখিনি আছে ৰে'ল লাইন আছে অলপ বঢ়াব লাগে মই ভাবোঁ কাৰণ আমাৰ ইয়াত খুব কমেই আছে এটাই জংচন আছে আৰু দুই এটা জংচন বঢ়াব লাগে সাধাৰণ ৰাইজৰ সুবিধা হ'ব গাড়ী ভাড়াটো যিহেতু পেট্ৰলৰ কাৰণে বহুত বেছি গাড়ী ভাড়াটো হৈ যায় ভাড়াৰ কাৰণে মানুহে গাড়ীত উঠিবলৈয়ো অসুবিধা পায় সেইখিনি অলপ আগবঢ়াব লাগে উন্নত মানদণ্ডৰ যদি পৰা হয় আমাৰ ইয়াত বিমানবন্দৰ একেবাৰে কম সেই তেনেকুৱা সেই কৰিব লাগে আৰু আমাৰ ইয়াত বিশেষকৈ অসমত বানপানী হয় মানে বানপানীৰ কাৰণে যাতায়াতৰ ব্যৱস্থাৰ সেইবিলাক ঠাইত বহুত বেছি অসুবিধা নাওৱে হওক বা জাহাজ ফেৰী যিয়ে নহওক উন্নত মানদণ্ডৰ তাত সেইবোৰৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ পৰিমাণটো বঢ়াই দিব লাগে সেই যাতায়াতৰ পৰিমাণটো যাতে খা নগন্য তেনেই নগন্য কেইখনমান নাও বা টুলুঙা নাও বা ফেৰী জাহাজ এনেকৈ কৰি আছে কিন্তু ভাল উন্নত মানদণ্ডৰ বহুত বেছি যাত্ৰী কঢ়িয়াব পৰা তেনেকুৱা জাহাজৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ ইয়াৰ পৰা যিহেতু বিমানবন্দৰলৈ অহা যোৱা কৰা সেই যিখিনি মানুহ তেওঁলোকৰ বহুত অসুবিধা হয় কাৰণ বহুত দূৰে দূৰে আছে সেয়ে মই এটাই অনুৰোধ কৰিব বিচাৰোঁ ওচৰত মানে এটা এটা ডিষ্ট্ৰিক্টৰ মানুহখিনি সুবিধাৰ্থে সেয়া প্ৰতিটো ডিষ্ট্ৰিক্টতে তেনেকৈ সৰু সুৰাকৈ হ'লেও বিমানবন্দৰ স্থাপন কৰিব লাগে ৰে'ল লাইন যিহেতু আমাৰ ইয়াত আছে জংচন তেনেকুৱা ষ্টেশ্যন সেইবোৰ ব্যৱস্থা কৰিব লাগে আৰু সেই স্কুলৰ ল'ৰা ছোৱালী বা তেনেকুৱা আৰু এটা ব্যৱস্থা কৰিব লাগে বয়োজেষ্ঠ্য কিছুমান মানুহ সেই ভিৰৰ মাজত যাব নোৱাৰে তেওঁলোকৰ কাৰণেও নিৰ্দিষ্টকৈ অলপ উন্নত মানদণ্ডৰ মানে সুবিধাজনক সেৱাৰ গাড়ীত সেই সেৱাখিনি থাকিব লাগে সকলোৰে সুবিধা হোৱাকৈ আৰু আমাৰ যিহেতু ইয়াত বেছিকৈ জনসংখ্যাখিনি